মই মই আকৌ ৰাতিপুৱা সোনকালে উঠোঁ সোনকালে শুই উঠি জালখন লৈ যাওঁ জালখন লৈ আমাৰ এই ওচৰতে দিবু নদী এখন আছে সেই দিবু নদীতে মাছ ধৰিবলৈ যাওঁ যেতিয়া বেছি পানী বাঢ়ে তেতিয়া কেইটামান খুব মই তুঁহ গুৰি লগত লাডু লৈ যাওঁ লাডু দিওঁ নদীত তেতিয়া লাডু নিওঁ মাছবিলাকে খায় মই খুব মনে মনে যাওঁ জাল মাৰোঁ খুব সুন্দৰভাৱে মাছকেইটা ধৰি আনো প্ৰায় মোৰ প্ৰায় সাত আঠটা যেতিয়া লাডু দিওঁ খুব মোৰ সময় লাগে কিন্তু দেই প্ৰায় আঠটা বজাত বা নটা বজাত মই সোনকালে গৈ যেতিয়া উঠি আহিব পাৰোঁ মানে লাডুটো আমাৰ খুব এনেকুৱা হয় প্ৰায় আধা কিলোমিটাৰ এক কিলোমিটাৰ তেনেকুৱা ডিচটেন্সত লাডুবিলাক দিবলগীয়া হয় কাৰণ এটা এটা লাডুত যেতিয়া জাল মাৰোঁ সেই জাল মাৰোঁতে তেতিয়া ইটো লাডুত সেই মাছে গম নাপায় খুব লাহে লাহে গৈ মই জালে খুব সুন্দৰভাৱে ধৰি আনো খুব ধুনীয়া মাছ পাওঁ প্ৰায় এনেকুৱা হয় যেতিয়া নদী প্ৰথম পানী বাঢ়ে সেই পানী বাঢ়োঁতে যে উজানৰ মাছ আহে সেই উজানৰ মাছ আহোঁতে সেই লাডুবিলাক খুব খাই খুব ধুনীয়া ধুনীয়া মাছ পাওঁ